হেল্ল' অঁ বিজয় কোৱা অঁ কোন জেগালৈ নাই নাই ভালেই হ'ব কিমান তাৰিখে যাবা বা অঁ কোন কোন যাব অঁ অঁ

অঁ আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ যাবনে কি

অঁ অঁ অঁ অঁ অঁ অঁ হয় হেৰি অঁ পইচা পাতি কেনেকৈ তুলিছা বা মোৰ এইকেইদিন আৰ্থিক অৱস্থাটো বৰ এটা ভাল নহয় অঁ অঁ এনে পাৰ পাৰ্ছন আমাৰ প্ৰত্যেকজনে কিমান মানকৈ দিব লাগিব অনুমানিক কিবা এটাতো ভাবিছা অঁ অঁ পাচশ টকাৰ ভিতৰত হ'লে পাৰিম তাতকৈ ওপৰত হ'লেহে অক অলপ সমস্যা হ'ব মোৰ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে তেন্তে হ'ব দিয়া মই যাম অঁ অঁ ঠিক আছে